এই যোনটো ডিভাইচ আছে এতিয়া মই সেইটো কি বুলি কয় আনবক্সিং কৰা বুলি ক'ব লাগিব আনবক্সিং কৰাৰ আগতে মই এটা দুটা হেৰি ক'ব বিচাৰিছোঁ এইটো যিহেতু এটা ফ্লেকশ্বিপ প্ৰডাক্ট এই ডিভাইচটো খুব কম দামত বহুতখিনি ইয়াত ফেচিলিটী দিয়া হৈছে প্ৰচেছৰ হওক ইয়াৰ কোৱালিটী কেমেৰা কোৱালিটী হওঁক বা ইয়াৰ বিল্ড মেটেৰিয়েলে হওঁক বিল্ড মেটেৰিয়েল যোনটো আছে সেইটো মানে ফাইবাৰ ইউজ কৰা আছে তাৰে কাৰণে বহুতখিনি পাতল হৈছে প্ৰডাক্টটো আৰু ইজি টু কেৰি হৈছে হেন্দি হৈছে ইউজ কৰিব পাৰি আৰু ভাল প্ৰডাক্টটো মই ফ'ৰ ফ'ৰ পইণ্ট ফাইভ আউট অফ ফাইভ স্টাৰ দিব বিচাৰিছোঁ আৰু এইটো প্ৰডাক্ট ল'ব পাৰে মই নিজেও প্ৰডাক্টটো ইউজ কৰি আজি একমাহ হ'ল মই ভালকেই ইউজ কৰি আছোঁ একো প্ৰবলেম পোৱা নাই